অঁ হেল্ল' অঁ কোনে কৈছে বাৰু অঁ মই নিউজ লাইভ চেনেলৰপৰা কৈছোঁ কি কি অঁ কি কাৰণে ফোন কৰিছিলে বাৰু অঁ অঁ হয় কওক

অঁ হয় হয় কওক অঁ অঁ অঁ অঁ হয় অঁ অঁ হয় হয় অঁ হয় হয় অঁ হয় আমি নিশ্চয় চেষ্টা কৰিম অঁ আমি এতিয়া বয়স কিমান বাৰু ল'ৰা ছোৱালীকেইটা যিবিলাক কাম কৰাইগৈ মানুহৰ ঘৰত হওক বা অন্যান্য ক্ষেত্ৰত হওক তো ওঠৰ বছৰৰ তলত কাম কৰিব নোৱাৰে বাৰু আপুনি এনেই বয়স কিমান হ'ব বাৰু ল'ৰা ছোৱালীবিলাকৰ হয় এইটোতো ইলিগেল কাম হয় ইয়াৰ ওপৰত আমি তদন্ত লোৱা হ'ব আমি চেষ্টা কৰিম আৰু কিবা আৰু কিবা তথ্য আছে নেকি আপোনালোকে জানে নেকি ওচৰ ল'ৰা ছোৱালী বিবাহৰ ক্ষেত্ৰত বাল্যবিবাহৰ ক্ষেত্ৰত মানে জড়িত আছে নেকি সেইবিলাকো আমাক জনাব পাৰিব আমি তাৰ বিষয় অঁ হ'ব অঁ

হয় হয় হয়

অঁ এইটোতো এলিগেল হয় ন এইটো আছে আমি নিউজ নিউজত আমি এইটো প্ৰকাশ কৰিব লাগিব আমি নিউজ চেনেলে আমি এইটো চৰকাৰে এইটো আমাৰ হেৰি দিছে এইটো তো চৰকাৰ তৰফৰপৰা এইটোতো শাস্তি বিহিব ন সেই মানুহখিনিক সেই সেইখিনিক যাতে অত্যাচাৰ যোনে কৰিছে সেইখিনি আৰু শাস্তি বিহিব তাৰ আমি নিউজ চেনেলৰ যোগেদি আমি এইটো প্ৰচাৰ কৰিম যাতে উচিত শাস্তি পায় মানে দোষীয়ে তাৰ বিষয়ে আমি চেষ্টা কৰিম অতি সোনকালে আমি এইটো ব্যৱস্থা কৰিম

বহুত হয় হয় বহুত ধন্যবাদ আপুনি আমাৰ অৱগত নিউজ চেনেলক আপোনালোকে অৱগত কৰিছে যিহেতু আমাৰ সমাজত ইলিগেল কাম হৈ আছে আৰু কোনোপধ্যেই চৰকাৰে ইলিগেল কাম মানি নলয় আমি ইয়াৰ ওপৰত আমি ব্যৱস্থা কৰিম হ'ব বাইদেউ অঁ কৰিম নিশ্চয় কৰিম

হয় হয়

হয় হয় হয় হয় অঁ হয় হয়

এইটো নিইজ চেনেলৰ যোগেদি এইটো গম পাব আৰু উচিত শাস্তিও দিয়া হ'ব দোষীক এইটো চৰকাৰৰ তৰফৰপৰা পুলিচ প্ৰশাসনৰ যোগেদি এইটো উচিত তদন্ত কৰি শাস্তি বিহিব বিহিব যিহেতু সিহঁতে ন এতিয়া সিহঁতকো কামত বা বাল্যবিবাহত আৱদ্ধ কৰিব ৰাখিব নোৱাৰে যিহেতু সিহঁতৰ উজ্জ্বল ভৱিষ্যত আছে সেই ভৱিষ্যতটো যাতে ধ্বংস কৰিব নোৱাৰে ইয়াৰ ওপৰত মানে বিহিত ব্যৱস্থা ল'ব চৰকাৰে হয় হয় নিউজ চেনেল আছে পুলিচ প্ৰশাসনৰ জৰিয়তে এইখিনি সমাধান কৰা হ'ব অঁ অঁ হয় হয় আমি নিশ্চয় চেষ্টা কৰিম অঁ নিউজটো দিয়াৰ কাৰণে ধন্যবাদ আকৌ আপোনাক কেতিয়াবা প্ৰয়োজন হ'লে লগ কৰিম অঁ হ'ব ৰাখিছোঁ